নৱনীতা কোঁৱৰ বাইদেউ হয়নে অঁ মই শেনআলিৰ মিতালী কোঁৱৰে কৈছিলোঁ মানে কি হৈছে আমাৰ এই চৰকাৰে দিয়া আঁচনিবিলাক ধৰা অৰুণোদয় অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিলোঁ পোৱা নাই যোৱাবাৰ কৰিছিলোঁ নাই পোৱা নহ'ল এইবাৰো কৰিলোঁ পোৱা নহ'ল কাগজ এইবিলাক জমা দিছিলোঁ আপুনি বাৰু কিবা গম পায় নি বাৰু কাগজ জমা দিয়া হেৰি ধৰা আমাক অঁ মানে কি হ'ল মানে কি হ'ল আমাৰ গাঁৱৰ এই কিছুমানে পাইছে ধৰা কিছুমানে নাই পোৱা নোপোৱাৰ ভিতৰত আছে বহুতো আছে কাগজ পত্ৰ ইবাৰ দিওঁ ধৰা কেনঞ্চেল হৈ আহে সিবাৰ দিওঁ এতিয়া যেনেকৈ আমাৰ এতিয়া মুখৰ আগৰ ৰাস্তাটো আধালৈকে আহিলে আমাৰ এতিয়া মু মুখৰ আগত ডোখৰে নাহিলে কাগজ পত্ৰ ধৰা দি থকা হৈছে ইবাৰ দিওঁ সিবাৰ দিওঁ প্ৰতিবাৰে কেঞ্চেলে হৈ আহে এতিয়া বহুত মানুহৰ তেনেকুৱা হৈছে ধৰা কিবা কি হৈছে কি মানে আৰু হেৰি হৈছে চ চৰকাৰী সুবিধা যেনে অৰুণোদয়টোতো প্ৰত্যেক মহিলাই ধৰা পাবই লাগে নাই মইটো পোৱা নাই তাৰপিছত আমাৰ এতিয়া গাঁৱৰ ঘৰ কিছুমানে যিবিলাকে পাব লাগে ধৰা পোৱা নাই নোপোৱাজনে পাইছে তেনেকুৱা হৈছে এতিয়া কাগজ পত্ৰবোৰ দিওঁ বুলি কয় আকৌ নামটো নাহে কমপ্লেইন বুলিবলৈ ধেৰ আছে এতিয়া আমাৰ পদূলি ৰাস্তা মুখৰ আগৰ ৰাস্তাটো নাই বৰষুণ দিলে আমি ওলাব নোৱাৰোঁ সোমাব নোৱাৰোঁ তাৰপিছত এইবাৰ লেটিনটো এতিয়া লেটিনৰ কাৰণে এপ্লাই কৰিলোঁ নাই লেটিনৰ কাৰণেও এপ্লাই কৰা হ'ল কিছুমানে পালে কিছুমানে নাপালে প্ৰত্যেকবাৰে তেনেকৈ চৰকাৰী আঁচনিসমূহ আহে ধৰা আমি কিছুমানৰ হৈ যায় কিছুমান থাকি যায় আমিতো আমাৰতো এতিয়া প্ৰায় দুই তিনিবছৰৰ পৰা অৰুণোদয়টো এপ্লাই কৰিয়ে আছোঁ নাই তাকে কি হৈছে আমাৰ লেটিনৰ কাৰণে পঞ্চায়তত আহিলে কাগজ জমা দিবলৈ ক'লে তাৰ কাৰণেও দিলোঁগৈ নাই লেটিনো লেটিনো পোৱা নহ'ল এতিয়া কিছুমানে ঘৰৰ কাৰণে এপ্লাই কৰিছে ধৰা চাই চিতি দিব লাগে আৰু যোনে পায় তেওঁক ধৰা দিব লাগে যাৰ মানে তেওঁতো খবৰ কৰিলেও তেওঁ পঠিয়াইছোঁ নামটো পঠিয়াইছোঁ বুলিয়ে কয় এতিয়া কি এই কি কথা কি বতৰা আমিতো নাজানো আমাক এতিয়া দিবলৈ কয় বোলে আমাক চৰকাৰী সুবিধাটো আহিছে আমি আপোনালোকে কাগজ জমা দিব দেই আমি প্ৰত্যেকবাৰে কাগজ তেনেকৈ জমা দি আছোঁ দি আছোঁ কিন্তু নাই ক'তোৱেই সুবিধা বুলিবলে একোৱে নাই এই যোৱা বছৰ আহিলে লেট্ৰিন লেট্ৰিনৰ কাৰণেও কাগজ পত্ৰ জমা দিয়া হ'ল নাই এই যাৰ আহিব লাগিছিলে ধৰা নাই নাহে নহা যাক মানে প্ৰয়োজন হয় তেওঁলোকৰ কাৰণে নাহে প্ৰয়োজন নোহোৱাবিলাকৰ কিছুমানৰ আহি যায় তেনেকুৱা প্ৰব্লেমবিলাকে দেখা দিছে চৰকাৰী সুবিধা ধৰা পাব লাগে নহয় জানো প্ৰত্যেকে পাব লাগে ঘৰ অৰুণোদয় অৰুণোদয়টো এতিয়া মানুহবিলাকক বৃদ্ধ পেঞ্চন দিছে ধৰা বৃদ্ধ পেঞ্চন দিছে বৃদ্ধ বা বৃদ্ধ পেঞ্চন মানে চাই চিতি দিব লাগে নহয় জানো যে হয় যি মানে পাব লাগে তেওঁলোকক দিব লাগে চাই চিতি নামবিলাক পঠিয়ালে চাই চিতি ধৰা মানুহ দিব লাগে মানুহবিলাক সময় তাকে মানে হয় কিনো তাত তাকে ইমান ইমান প্ৰব্লেম মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰত্যেকে লেট্ৰিন ঘৰ অৰুণোদয় বৃদ্ধ পেঞ্চন তাৰপিছত তাৰ বাহিৰেও ঘৰটোতো ঘৰটো এতিয়া ক'বলৈ গ'লে চাই চিতি দিব লাগে নহয় জানো যি পাব লাগে এতিয়া পকা লেটিন থকাবিলাকেও এপ্লাই কৰিছে কাগজ জমা দিছে তেওঁলোকে নাই পোৱা ধৰা যি অঁ সেই পকা লেটিন থকাবিলাকে পাইছে যাৰ এতিয়া কেঁচা লেটিনতে হেৰি কৰি আছে তেওঁলোকে পোৱা নাই এতিয়া অৰুণোদয়টো চাই চিতি একেখন ঘৰতে ধৰা প্ৰত্যেকগৰাকীয়ে পাইছে তেনেকুৱা নিচিনা হৈছে কিন্তু কাগজবিলাক আমুক তাকে আপোনালৈ বোলো ফোনটো কৰোচোন কিনো হৈছে মানে কি পঠিওৱাটোতো আমি পঠিয়াই আছোঁ আজি কাগজ আজি বোলে আমুক সুবিধাটো আহিছে দেই আমাৰ এতিয়া ৰাস্তাটোৰ কাৰণে ইমান কাগজ দিলোঁ মূখৰ আগৰ আমাৰ সেই আধা ৰাস্তালৈকে প পকী হ'ল আমাৰ এইডোখৰে থাকি গ'ল এই দুই তিনি ঘৰৰ অহা যোৱা কৰা ৰাস্তাটোৱে আমাৰ থাকি গ'ল তাৰ কাৰণেও কাগজ দিয়া হ'ল ৰাইজৰ ৰাইজে মানে সুবিধা হওক বুলি কাগজ পত্ৰ দিলে নাই সেইফালেও হ'ব হ'ব হ'বতে থাকিলে হ'ব মানে কেতিয়া হ'ব কি কথা আমাকতো প্ৰত্যেক সুবিধা চৰকাৰে সুবিধা দিয়া প্ৰত্যেকটো বস্তুৱে আমি পাব লাগে নহয় জানো এইটো চৰকাৰেহে দিছে আমাক চৰকাৰেহে দিছে সুবিধাটো তাতো যদি মানে হেৰি হয় কেনেকৈ হ'ব আমি এতিয়া দিবলৈ কয় এই কাগজ বোলে আমুকৰ কাৰণে কাগজ দিব লাগে দেই দিবলৈ যাওঁ

খবৰটোতো কৰিয়ে আছোঁ আজি লগ লাগি খবৰ কৰাটো চৰকাৰী সুবিধা পালে এতিয়া সবেই ল'বলৈ বিচাৰিব নহয় জানো আমিতো খবৰ দিয়াটো অঁ খবৰ কৰাটোতো আমি কৰিয়ে আছোঁ আজি গৈ বোলে আমুকত আমুকটো আহিছে সুবিধা আহিছে আপোনালোকে লওক আমি তালৈ ঢাপলি মেলিছোঁ সেয়াই আৰু কাগজ লাগে বোলে আমুকটো জমা দিব লাগে দিছোঁ তাত তাৰপিছত বোলে এই নাম নাহিলেই বোলে এতিয়া মেইন আমাৰ বিশেষ বিশেষ আমাৰ ধৰা আজি প্ৰত্যেকেই কেইবছৰৰ পৰা অৰুণোদয়টো পায়েই আছে আমাৰোতো পাবলৈ মন যায় নহয় জানো এতি এতিয়া অৰুণোদয়টো কাৰণেও এপ্লাই কৰোঁ নাই অৰুণোদয়টো নাম নাহে চৰকাৰী সুবিধা বুলি ক'লে আৰু সবৰে ল'বলৈ মন যাবই

সুবিধা বুলি আৰু বৰ্তমান একোৱে নাই আমাৰ সুবিধা মেইন আমাৰ এতিয়া বৰষুণ দিলে ওলাই যাবলৈ আমাৰ দিগদাৰ হয় ল'ৰা ছোৱালী স্কুললৈ গা গাড়ী নোসোমাই গাড়ী সোমাবলৈ টান পায় আমাৰ ৰাস্তাটোৰ কাৰণে এতিয়া ৰাস্তাটোৰ কাৰণে কাগজ দিলোঁ নাই সেই ইফালে হ'ব হ'ব অহা বছৰকে হ'ব ইবছৰকৈ হ'বকে আজি কেই কিমান বছৰ পাৰ হৈ গৈছে এতিয়া মেইন আমাক ৰাস্তাটোহে লাগে ৰাস্তাটো নাই তাৰপিছত ধৰা এতিয়া অৰুণোদয়টো আহি আছে সবে অৰুণোদয়টো এতিয়া ধৰা যি পাব লাগে আৰু মানে যাৰ সা অঁ যাৰ সামৰ্থ্য অনুযায়ী মানে পাব লাগে আৰু বোলে মই একো নাই মোৰ সামৰ্থ্য অনুযায়ী মই অৰুণোদয়টো ল'ব বিচাৰোঁ এতিয়া সেই অৰুণোদয়টো তেনেকৈ দিব লাগে এতিয়া চৰকাৰী ঘৰ ঘৰ আহে মানে ঘৰটো ঘৰটো এটা ঘৰটো এতিয়া সুবিধা অনুযায়ী ঘৰটোও দিব লাগে যাৰ মানে যোগ্যতা থাকে বোলে এওঁ পাব লাগে তেওঁক দিব লাগে আৰু চাই চিতি নহয় জানো কিন্তু এতিয়া অঁ সুবিধা সবকে লাগে চৰকাৰী সুবিধা আমিও ল'ব বিচাৰোঁ কিন্তু সুবিধা অনুযায়ী ধৰা সবকে চাব লাগিব নহয় জানো আজি বোলে আমুকৰ ঘৰটো কেঁচা বোলে তেওঁক চৰকাৰী একো সুবিধা পোৱা নাই অন্ততঃ তেওঁক ঘৰটো দিয়ক আৰু তেওঁ এপ্লাই কৰেও এপ্লাই কৰিবলৈ যায় এই কিবা নহয় কিবা অজুহাত হৈ যায় বা কিছুমানে পাই যায় গাঁৱত মানে এইবিলাক সমস্যা সন্মুখীন হৈ থকা হৈয়ে আৰু এতিয়া কমপ্লেইন কৰিবলৈ গ'লে ক'ত কি হয়টো আমি নাজানো আমাক বোলে আজি আমুকত কাগজ লৈছে আপোনালোকে কাগজ দিবগৈ দেই কাগজ আমি দিয়া মানুহহে দিওঁ আৰু তাতে আকৌ কিছুমানৰ আহি যায় কিছুমানৰ নাহে আমিতো নাজানো এতিয়া ক'ত কি হৈ যায় নহয় জানো তাকে মই বোলোঁ বাইদেউৰ লগত কথা এষাৰ পাতোচোন কিনো কেনেবাকৈ কিবা সুবিধাবিলাক পাতিব পাৰে নেকি মানে মই সেই বুলিয়ে মানে ফোনটো লগাইছিলোঁ চাবচোন আপুনি চাই চিতি আছে বহুতৰে নাম আছে ধৰা আমাৰ বুলি নহয় আৰু যি পাব লাগে নহয় জানো আমাৰে লগত ধৰা আমি কিবা তাক সবৰেতো চৰকাৰৰ ধনটো সবেই খাব বিচাৰে নহয় জানো কাৰো নাযায় তাত চৰকাৰে দিয়া বস্তুটো কাৰো নাযায় নহয় চৰকাৰে দিছে কিন্তু সুবিধা অনুযায়ী সবেই পাব লাগে চাই চিতি পাব লাগে নহয় জানো সুবিধা আমাৰ এতিয়া বিশেষ আমাৰ ৰাস্তাটো ৰাস্তাটো আমাক লাগে তাৰ কাৰণে কি কিমানবাৰ যে আবেদন কৰা হৈছে নহয় নাই নাম মানে নাহি বে হয় অন্ততঃ আমি এটা এটা যুগ আমি পাৰ কৰিলোঁ আৰু অন্ততঃ আমাৰ পিছৰ প্ৰজন্মই ধৰা অকণমান সুবিধাবোৰ পাওক পোনে ওলাই ধৰা ৰাস্তাটো এতিয়া ল'ৰা স্কুল যাবলৈ অসুবিধা হয় গাড়ী নোসোমাই গাড়ী সোমাবলৈ টান পায় পকা ৰাস্তাৰ পৰা আমাৰ এইডোখৰ কেঁচালৈ সোমাবলৈ টান পায় আমি আগবঢ়াই দিবলগীয়া হয় স্কুল যাবলৈ হ'লে এডোখৰ বাট ওলাই যাবলগীয়া হয় ল'ৰা কাৰণেও দিগদাৰ হয় অঁ তাকে মানে খবৰ কৰিবচোন বাৰু মানে যাতে সুবিধাবোৰ সবেই যোগ্যজনে পাব লাগে আৰু সেইবোৰ অকণমান চাবচোন কিন্তু কাগজ পত্ৰতো আমি প্ৰতিবাৰে দি থাকোঁ এই বছৰ আহিলে কিবা নতুন আঁচনি আহিছে বোলে আমি আঁচনি সেই আঁচনিৰ বিষয়ে বোলে গম পালেই আমি দিওঁগৈ বোলে আজি অৰুণোদয় দিছে আজি বোলে বৃদ্ধ পেঞ্চন আহিছে আজি বোলে ঘৰ দিছে দেই আজি বোলে সবকে লেটিন দিছে চৰকাৰে দিছে চৰকাৰে অঁ চৰকাৰৰ টকাহে টকাহে তাতটো বেলেগ একো নাই ত' সেইকাৰণে প্ৰত্যেকটো সুবিধা পাব লাগে নহয় জানো এ আপুনি অকণমান চাবচোন কি মানে কাগজ পত্ৰবিলাক অঁ চাবচোন বাৰু তাকে অঁ আপুনি ভালদৰে হেৰিবিলাক কাগজ কেনেবাকৈ ক'ৰবাত আছেনি ভালদৰে চাবচোন চাই চিতি আমাৰ কাৰণে কিবা পাৰে যদি অকণমান সুবিধা আগবঢ়াব অন্ততঃ একো নালাগে আমাৰ মুখৰ আগৰ ৰাস্তাটোহে লাগে চাব বাৰু দেই বাইদেউ ঠিক আছে বাৰু হ'ব দিয়ক